অঁ আমাৰ ধৰ্মই আমাৰ স্বাস্থ্যৰ বিষয়েও যত্ন কৰিবলৈ শিকাই কিয়নো আমি যেতিয়া ধৰ্ম ধৰ্মীয় অনুষ্ঠান এটালৈ যাওঁ যেনে নামপ্ৰসংগ আদি অনুষ্ঠানলৈ যাওঁ তাত যিটো নাম প্ৰসংগ কৰা হয় ডেৰ ঘণ্টা বা দুঘণ্টা সময় আমি সেই তালৰ তালৰ তালে তালে মানে নামপ্ৰসংগৰ তালে তালে আমি যিটো হাত চাপৰি বজাওঁ সেই হাত চাপৰি বজোৱাটো এটা আমাৰ শৰীৰৰ শাৰীৰিক ব্যায়মতেই পৰে যিটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল আৰু তাত যি নামপ্ৰসংগৰ অন্তত যি প্ৰসাদ গ্ৰহণ কৰা হয় সেই প্ৰসাদটো আপোনাৰ বহুতো পুষ্টিকৰ ভিটামিন আদি থকা খাদ্য খাদ্য সংযোগ কৰা হয় যেনে কেঁচা মগু বুট কল কুঁহিয়াৰ আপেল ডালিম আদি তেনেকৈ ফল মূল কেঁচা কেঁচা বুট মগু আজি গোটেইখিন মিক্স কৰি যি প্ৰসাদ গ্ৰহণ কৰোঁ আমি সেই প্ৰসাদো আমাৰ স্বাস্থ্যৰ বাবে বহু উপকাৰী সেই আমাৰ শৰীৰ স্বাস্থ্য বৃদ্ধিটো সেই প্ৰসাদে আমাক যথেষ্টখিনি সহায় কৰে আৰু মানসিক মানসিকটোৰ কথা ক'বলৈ গ'লে আমি এতিয়া ঘৰ এখন ঘৰৰ হাই হুৰুমিৰপৰা ওলাই গৈ যেতিয়া তেনেকুৱা ধৰ্মীয় অনুষ্ঠান এটাত বা নামঘৰত আমি ভাগ লওঁ তাত আমি যেতিয়া সেইটো পৰিৱেশত আমি খাপ খাওঁ তেতিয়া আমাৰ যিমান মানে মানসিক চিন্তা চিন্তা ভাৱনাৰপৰা বহুতখিনি হৰি নাম শুনি বহুতখিনি আৰাম পোৱা যায় অঁ মনটো নিজকে খুব ভাল লাগে শুদ্ধ শুদ্ধ লাগে আৰু তেনেকুৱা বেয়া চিন্তাবিলাক মানে সেই তেনেকুৱা অনুষ্ঠানবিলাকলৈ ধৰ্মীয় অনুষ্ঠানলৈ গ'লে আমাৰ মানসিক মানসিক চিন্তাধাৰাবোৰ মানে বহুত বহুত ভাল হয় বেয়া চিন্তাবিলাক মনৰপৰা আপোনা আপুনি আঁতৰি যায় যিটো আমাৰ আমাৰ শাৰিৰীক মানসিক স্বাস্থ্য দুয়োটাৰ দুয়োটাৰ ক্ষেত্ৰতে সহায় কৰিছে বুলি মই ভাবোঁ